মোৰ প্ৰিয় বিষয় আছিলে ইংৰাজী ইংৰাজীটো মই ভাল পাইছিলোঁ কাৰণ অসমীয়াটো মই জানো ইংৰাজী এটা নতুন ভাষা আৰু এইটো মোৰ শিকিবলৈ বহুত আগ্ৰহ আছিলে এইটোৰ কাৰণে মই ইংৰাজীটোৱে ভাল পাইছিলোঁ আৰু এইটোৱে মোৰ মনটো ভাল লাগিছিলে